হেল্ল' চি চিনি পোৱা নাই অঁ মই ভৱেশ ভৱেশ নতুন নম্বাৰ এইটো ক'ব পাৰ তোহাৰ চকে ভৱে আছে অঁ ক'ৰ ক'ত আছ অঁ ঘৰত আছ ঘৰত দেখা নাইচোন দুই তিনিদিন মান

এই ৰ'দত ৰ'দত ক'লা পৰি যাবা এই ৰ'দত ক'লে গৈছিলা মানে মই তোমাক আচলতে দেখিলোঁ সেইদিনা মই বহুতদিন দেখা নাছিলোঁ খবৰ খাতি লৈছিলোঁ আৰু লওঁতে গম পালোঁ তুমি বাহিৰত গৈছিলা আহা বুলি শুনি ভাল লাগিল বাৰু মই বোলো বহুতদিন এনকে লগো হোৱা নাই মই বোলো এনেই আছ যদি ঘৰত মই ভাবছিলোঁ একবাৰ তোহাৰ তাতে যাম বুলি দাদাও নাই নহয় এনকৈ আৰু তাকেতো মই দাদাক দাদাক চাব নাযাওঁ বাৰু

তোহাৰ মই ভাবছোঁ তুমি ইমান দিন অহাৰ পিছত আজি ফোন কৰছো তাৰে পিছত তুমি যদি শুধ কাক চাবা আহিবা আচ্ছা হেল্ল' বাদ দিয়া হেল্ল' বাদ দিয়া হেৰি কৰোঁ দে এদিন গৰদোনৰ বাহিৰত যি দোকান গেলাক যে বহিছে নতুন এই ম'ম চাওমিন কিবাকিবি তাতে যাওঁ ব'লা একদিন এ খাবাৰ কাৰণে নহয় জাগাখনহে চাব যাওঁ এনে চাব লগা হৈছি বৰ লাইটে চাইটে এই এই এইকাৰণে কৈছোঁ কালি যদি তুমি কালিতো তুমি গুচিও যাব পাৰ গতিকে আজি গধূলি বঢ়িয়াকৈ যাওঁ তাতে গৰমত এতিয়া গধূলি ৱাক কৰা মানুহ একমখা দেখা পাবা এতিয়া আগৰ গৰম হৈ থকা নাই আৰু গুৱাহাটীৰ গৰম হৈছে

সেইকাৰণে সেইকাৰণে এটা কাম কৰা শুনা শুনা হেলা বাদ দিয়া মই আৰু একবাৰ ক'ল কৰিম তোমাক দেৰিকৈ তুমি মোক জনাবা যে যাবা পাৰি নে নোৱাৰি আৰু মই যাবা পাৰিবা বুলিয়েই আশা আশাটো কৰছোঁ দেচোন গেলোঁ গেলোঁ চাহ একাপো খালোঁ হ'ব ঠিক আছে দে অঁ